হেল্ল' এইখন জ্যোতি হোটেল হয় নে অঁ হয় ন অঁ আমি গধূলিকৈ আপোলানোকৰ হোটেলতে যাম বুলি ভাবিছোঁ সেয়া টেবুল খালি হ'বনে নাই সাতটামান বজাত অঁ অঁ হ'ব তেনেহলে আমি পাঁচ জনমান যাম গাড়ী লৈ যাম আৰু তাতে পাৰ্কিঙৰ সুবিধা আছে বুলি শুনিছোঁ আছে ন অঁ অঁ অঁ আমি যাম দেই এই মোৰ নামতেই থওকচোন মোৰ নাম্বাৰটো লওক মোৰ নাম মঞ্জু দেৱী মোৰ নাম্বাৰটো মোবাইল নম্বাৰটো লিখি লওক এইট ছিক্স থ্ৰী এইট ফ'ৰ ফ'ৰ এইট ফাইভ ছেভেন ওৱান অঁ অঁ লিখিলে ন অঁ লিখি থওক আমি যাম আমি সাতটা বজাত গৈ আছোঁ